হেল্ল' হেল্ল' হেল্ল' বাইদেউ বাইদেউ মই এইটো ট্ৰেভেল এজেন্সিত লাগিছেনে বাৰু নমস্কাৰ মোৰ নাম অৰূপ দাস মই শিৱ এইটো গুৱাহাটীৰপৰা কয় আছো মানে আপোনালোকৰ মাজুলীত যাম বুলি ভাবিছিলোঁ ৰাসৰ চিজনত এতিয়া আপোনালোকৰ এজেন্সিৰফালৰপৰা মানে ক'ত কেনেকৈ কি হ'ব মানে কথাটো অলপ বুজাই দিয়কচোন ৰাসৰ পিনলৈ যামগৈ ৰাস কেতিয়া হয় মই ভালকৈ নাজানো বাৰু এইবাৰ ফাৰ্ষ্ট যাম মাজুলী আপুনি কওকচোন এতিয়া

মানে মাজুলীত ৰাস পোন এই সেই তিনিদিন আমি কোন দিনাখন গ'লে বেছি ভাল হ'ব বাৰু ভাল ৰাস কেতিয়া চাবলৈ পাম অঁ অঁ অপোনালোকৰ এজে আপোনালোকৰ এজেন্সিত অকল ট্ৰেভেলটো প্ৰভাইড কৰিবনে নে থকা খোৱা চব প্ৰভাইড কৰিব আৰু ক'বচোন মাজুলীত ভাল ৰাস ক'ত হয় মানে কেনেকৈ ক'ত চাব পৰা হ'ব এই দক্ষিণপাট সত্ৰৰ ৰাসতো অলপ বেলেগতকৈ অলপ বেলেগ হয় বুলি শুনিছিলোঁ মানে কি বেলেগ হয় সেইটো অলপ ক'বচোন

অঁ অঁ আৰু এই মুখা ৰাস ক'ত ভাল হয় মুখা মানে চাবলগীয়া হ'লে মানে আমি ক'ত যাব লাগিব অঁ অঁ আৰু উত্তৰ কমলাবাৰী আৰু কি কৈছিলে আপুনি অঁ আৰু আৰু অঁ অঁ মানে সেই তিনি সেই তিনি দিনৰ পাছত মানে ওঠৰ তাৰিখলৈকে আপুনি কৈছে ৰাস হ'ব ওঠৰ নে সোতৰলৈকে ৰাস হ'ব বুলি কৈছে তাৰপিছতো যদি আমি থাকিম বুলি ভাবোঁ আপোনালোকে এইটো মানে এজেন্সিয়ে আমাক থকাৰ ব্যৱস্থাটো কৰি দিব পাৰিব ন মানে আমি এনেকে ৰাস চাস চাই মিউজিক ফেষ্টিভেলটো চাই আহিম বুলি ভাবিছিলোঁ বাইছ তাৰিখৰপৰা যে হোৱা কথা আছিলে যে সেইটো অঁ অঁ আপোনালোকে এতিয়া ট্ৰেভেল এজেন্সিটো অকল মাজুলীতহে মাজুলীৰপৰা আপোনালোকে আমাক হেৰি পিক আপ কৰিব ন মানে এতিয়া কোনফালেদি গ'লে বেছি ভাল হ'ব মেম বগীবিল হৈ গ'লে জাৰ্ণিটো অলপ দীঘলীয়া হয় আমি ভাবিছিলোঁ ঘাটে দি যাম তাৰপৰা টিকেট চিকেটৰ কথা বিলাক ইমান ভালকৈ নাজানো অলপ বুজাই দিবচোন মেম গাড়ীৰ আপোনালোকে কৰিব লাগিব টিকেটো আপুনি কৰি দিব পাৰিব নি বাৰু আমিবিলাক মানে ফাৰ্ষ্ট টাইম যে অলপ প্ৰব্লেম হয় আমাৰ লগত অঁ আমাৰ লগত এই মানুহ পাঁচ পাঁচজন যোৱা কথা আছে অঁ অঁ আপোনাৰ এইটো নাম্বাৰতে কনটেক্ট কৰি থাকিম বাকী আপুনি ফিজ চিজৰ কথাটো ক'বচোন এডভান্স পেমেণ্ট কেনেকৈ দিব পাৰি এডভান্স এটাতো দিব লাগিব ন আপোনালোকক অঁ অঁ এতিয়া আমি পোন্ধৰ নহ'লেও ষোল্ল তাৰিখ মানে গুচি যাম আপোনালোকে যদি ব্যৱস্থা কৰি দিয়ে ত'তে থাকিম মানে আমি এইবিলাক নোযোৱা যে য'ত ভাল হয় মানে য'ত কমফ'ৰ্ট হ'ব অলপ খৰচটো হ'লেও হওক খৰচটোৰ কথা নাই মানে অলপ ভালকৈ জেগাকণ চাই মেলি আহিব পৰাকৈ লাগে মানে ৰাস তিন দিন নে হওক মই ষোল্ল তাৰিখ মানে যাম চাগৈ পোন্ধৰ তাৰিখে অলপ কাম আছে কাম চাম কৰি মেলি ষোল্ল তাৰিখে পোন্ধৰ তাৰিখে আমি নাইটত নাইট যদি গুচি যাওঁ ইয়াৰপৰা গুৱাহাটীৰপৰা মৰ্ণিং সেইফালে আমি নিমাতীঘাট পাই যামগৈ সোনকালে ন

অঁ অঁ আপোনালোকক এতিয়া এডভান্স পেমেণ্টটো কিমান দিব লাগিব অঁ অঁ আৰু আপোনালোকৰ এজেন্সিৰ কিবা মানে হেৰি দিব নে এজেন্সিৰফালৰপৰা কিবা ডিচকাউণ্ট হ'ব নেকি ৰাস বুলি অঁ অঁ মানে অঁ অঁ ভালকৈ জেগাকণ ঘূৰাই মেলি দিয়াৰ দায়িত্ব আপোনাৰ আৰু আমি পে'টোহে কৰিম আপুনি বাকী জাগাবিলাক আমাক দেখুৱাই মেলি দিব অঁ অঁ অপোনাৰ লগত কণ্টেক্টত থাকিম বাৰু আমি অঁ অঁ